মই স্কুলৰ দিনৰপৰাই বিভিন্ন খেলবিলাক খেলিছিলোঁ যেনে দৌৰ কাবাডী সংগীত চকী টেকেলি ভঙা বেডমিণ্টন ক্ৰিকেট ফুটবল কেৰম লুডু এঠেঙীয়া দৌৰ পাঞ্জা ৰছী টনা তাৰপিছত কলেজটো প্ৰায় একেখিনিয়ে খেল খেলা হৈছিল দৌৰা বেডমিণ্টন ক্ৰিকেট ফুটবল কেৰম পাঞ্জা সেই খেলবোৰ খেলি বহুত ভাল লাগিছিল আমাৰ লগত আমাৰ ছাৰ বাইদেউসকলেও কিছু খেল খেলিছিল যেনে সংগীত চকী সেইদিনবোৰ বহুত ভাললগা আছিল কিন্তু বৰ্তমান সেই খেলবোৰেই বোৰৰ কিছু হেৰাই গৈছে সেয়েহে সেই খেলৰ আনন্দপৰা আজি প্ৰজন্মই বঞ্চিত হোৱা যেন লাগিছে ইয়াৰ মূল কাৰণ অত্যধিক মোবাইল প্ৰচলন যেন লাগে